অঁ হেল্ল' অঁ দাদা ইয়াত হেৰি নুনীপাতৰ পাতৰ কাপোৰ হ'ব নেকি আৰু মানে মোক চিম্পুল লাগিছিলে মানে গৰমত পিন্ধিব পৰাকৈ অলপ লাইট কালাৰ অঁ অঁ পিংকত দেখাব আৰু বগা অলপ পিংক আৰু বগাত দেখাব অলপ আৰু দামটো আপোনাৰ হা অঁ অঁ পঠিয়াব পাৰে আৰু দামটো আপোনাৰ ছহেজাৰৰ পৰা নহেজাৰৰ ভিতৰত দেখাব

অঁ অঁ অলপ কমাই দিব আৰু মোৰ এযোৰেই লাগে নহয় আপুনি অলপ কমাই দিয়ক আৰু নহয় মানে সাত হেজাৰেই দিলোঁ হয় ডাইৰেক্ট নহয় নহয় মানে এই এনেই সাধাৰণহে লৈছোঁ বেছি মানে

নহয় মানে আৰু বহুত হয় চিম্পুলেই লৈছোঁ ন বহুত হেভিও নাই লোৱা সেইকাৰণে দামটো কমাবও লাগে নহয় অলপমান কমাই দিয়ক মানে মই আৰু বেলেগে দোকান নাযাওঁ মানে ইয়াতেই কিনিলোঁ হয় মানে অলপ কমাই দিলে অঁ হ'ব দিয়া ঠিক আছে অঁ অঁ